যিহেতু আমাৰ ৰাজ্যৰ মাতৃভাষা হৈছে অসমীয়া সেইবাবে আমাৰ ৰাজ্যৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাত অসমীয়া ভাষাটোৰ ভূমিকা গুৰুত্বপূৰ্ণ যিহেতু মাতৃভাষা মানুহৰ ভাৱ অনুভূতি প্ৰকাশৰ ভাষা সেইহেতু শিল্পীৰ শিল্প চেতনা মাতৃভাষাৰ জৰিয়তে প্ৰতিফলিত হয় সহিত্যিকৰ সাহিত্য সৃষ্টি সহজসাধ্য হয় মাতৃভাষাৰ মাধ্যমত সৌন্দৰ্য আবেগ অনুভূতি চেতনা আদি সুকুমাৰ প্ৰবৃত্তিসমূহ সাহিত্য সৃষ্টিৰ মাধ্যমত সজীৱতা আৰু সাৰ্থকতা লাভ কৰে সাধাৰণতে শিল্প আৰু সাহিত্যৰ সফলতা মাতৃভাষাৰ দ্বাৰা সহজ আৰু সম্ভৱ হয় মাতৃভাষাৰ জৰিয়তে ঐতিহ্য় সংৰক্ষণ আৰু প্ৰচাৰ কৰাত সহজলভ্য হয়